হেল্ল' অঁ বাইদেউ হেৰি এই গাৰ্লচ পিজি নাম্বাৰ হয় নেকি এইটো অঁ মানে মই নাম্বাৰটো পালোঁ মোৰ লগৰ এজনীৰ পৰা অঁ মই জানিব খুজিছিলোঁ মানে চিট খালি আছেনে নাই এতিয়া চিংগুল চিটাৰত কিমান লয় আৰু টু চিটাৰত অঁ অঁ আৰু এনেই হেৰি খানা চানাবিলাক কেনেকুৱা দিয়ে মানে ব্ৰেকফাষ্ট লাঞ্চ অঁ অঁ

অঁ অঁ আৰু হেৰি ইলেক্ট্ৰিচিটিৰ প্ৰব্লেমটো নাই একো অঁ কিমানজনীমান ছোৱালী আছে তাত অঁ অঁ আৰু হেৰি কি বুলি কয় এ হেৰি টাইম কেনেকুৱা ৰাতি মানে অহা বা গধূলি সেনেকুৱা কিবা টাইমিং আছে নেকি অঁ অঁ সেইটো হয় অঁ তাকেহে তাকে অঁ অঁ

অঁ ঠিক আছে মই কাইলৈ গৈ পেলাই খবৰ ল'ম তেন্তে

এই হেৰি পৰা মানে পোন্ধৰ তাৰিখৰ পিছৰ পৰা এতিয়া পোন্ধৰ তাৰিখৰ পিছত গ'লে আধামাহৰ দিলে হ'বনে

অঁ ঠিক আছে দিয়ক তেন্তে অঁ হ'ব হ'ব ঠিক আছে ঠিক আছে দিয়ক তেন্তে হ'ব